মই বহুত ধৰণৰ গান গাওঁ যেনেকে অসমীয়া হিন্দী ইংৰাজী আৰু এইখিনিয়ে আৰু তাৰ সেইবাবে মই বিশেষকে মই অসমীয়া গানটো মই বেছি ভাল পাওঁ কাৰণ অসমীয়া গানত এজন অসমীয়া হিচাপে মই নিজে অসমীয়া গানবোৰ বহুত ভালকে বুজিব পাৰোঁ আৰু লগতে যিবিলাক লিখনি থাকে সেই লিখনিবিলাকো ভালকে পঢ়িব পাৰোঁ আৰু উচ্চাৰণ কৰিব পাৰোঁ

আৰু গীত গাবৰ বাবে আমাৰ মোৰ চবত চবতকে প্ৰিয় হ'ল জুবিন গাৰ্গ অসমৰ এজন জনপ্ৰিয় গায়ক আৰু তেখেতৰ বহুতবিলাক গান আছে যিবিলাক গান মই শুনি পেলাই নিজকে উৎসাহিত কৰিছোঁ আৰু গান গাবলৈ চেষ্টা কৰিছোঁ যেনেকে তেখেতে যেনেকে তেখেতৰ বাাঁহী গানটো মই বহুত শুনো আৰু যেতিয়া মই ৰাতি শুবলে ওলাওঁ শুবলে শুবলে ওলোৱাৰ সময়তো মই তেখেতৰ গান শুনিয়ে মই শুব শুবলে যাওঁ কাৰণ তেখেতৰ গানে মোক বহুত উৎসাহিত কৰে আৰু মোৰ মনটো বহুত স্থিৰ কৰি পেলায় আৰু তেখেতৰ লগতে বহুত আছে যেনেকে আমাৰ অংগৰাগ মহন্ত দাদা তো তেখেতৰ গানবিলাক শুনিও মই বহুত ভাল লাগে তেখেতে এজন অসমৰ গায়ক হিচাপে নিজকে ভাৰতবৰ্ষৰ এ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নিজকে নিজৰ পৰিচয় দাঙি ধৰিছে আৰু তেখেতৰ এই গুণটোৰ বাবে মই বহুত ভাল পাওঁ তেখেতক কাৰণ গায়ক হ'লেই নহ'ব গায়কৰ এনেকুৱা এটা গুণ থাকিব লাগিব যে তেখেতৰ নিজৰ গানটো যাতে সকলোৱে শুনে আৰু তেখেতৰ জীৱন কাহিনী কাহিনীবিলাকো মোক বহুত অনুপ্ৰেৰণা জনায় কাৰণ তেখেতে এজন অসমীয়া গায়ক হিচাপে তেওঁ তেখেতৰ জীৱন জীৱন আৰম্ভ কৰিছিল আৰু তেখেতৰ পিতৃ মাতৃ সহায়তো তেখেতে বহুত সুবিধা সুবিধাজনক সুবিধা লাভ কৰিছে কিন্তু তাৰপিছত তেখেতে যেতিয়া ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পিছত তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন নিউজ চেনেলত তেখেতে গান তেখেতে গান গালে বা নিউজ চেনেলৰ লগতে আৰু বহুতকেইটা টিভি চেনেলতো তেখেতে গান গাইছিল বা তেখেতৰ গান তেখেতে গান গাবলে গান গাইছিল তো সেইকাৰণে মই অসমৰ অসমীয়া গায়ক হিচাপে জুবিন গাৰ্গ আৰু অংগৰাগ মহন্তকে মই বহুত ভাল পাওঁ আৰু মোৰ নিজৰ জীৱনো সেই তেনেকে আৰম্ভ কৰিব বিচাৰোঁ কাৰণ মই যেতিয়া সৰু আছিলোঁ সৰু থাকোঁতে মই নিজৰ গান গাবলে মই সুবিধাজনক পৰিৱেশ পোৱা নাই যাৰ কাৰণে মই নিজকে নিজৰ সপোন দেখিবলৈ বাদ দিছিলোঁ কিন্তু যেতিয়া মই তেখেতসকলৰ গান শুনিলোঁ শুনাৰ পিছত মোৰ এনেকুৱা লাগিলে যে ময়ো চাগে গান গাব পাৰিম ত' সেইকাৰণে ময়ো গান গোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু বহুত সময় লাগিছিলে মোক গান গাওঁতে কাৰণ মই এজন গায়ক নহয় বা মোৰ কোনো গায়ক হৈ জন্ম নহয় কিন্তু মই যেতিয়া গানৰ বাবে চেষ্টা চলাইছিলোঁ বহুতবিলাক মই গানৰ বিষয়ে শিকিব লগা হৈছিলে গানৰ বহুতবিলাক শ্ৰেণী আছে সেই শ্ৰেণীবিলাক শিকিব লাগিছিলে তো সেইকাৰণে মই গান গাই পেলাই আজি নিজকে বহুত ওপৰলে আনিব চেষ্টা কৰিছোঁ আৰু মই ভৱিষ্যতলৈকে কৰিম আৰু ময়ো বিচাৰোঁ যে জুবিন দাৰ বা পাপন দাৰ নিচিনা গায়কক গায়কৰ নিচিনা হ'বলে কাৰণ তেখেতৰ গানে অকল মোকেই নহয় মোৰ নিচিনা বহুত সপোন দেখা ছাত্ৰ ছাত্ৰী আছে যিসকলক অনুপ্ৰেৰণা জনায় আৰু সিহঁতক গান গাবলে বা সপোন দেখিবলে চেষ্টা কৰে আৰু সিহঁতে সিহঁতে সপোনটো দেখিব পাৰে সেইটোৰ কাৰণে সিহঁতক অনুপ্ৰেৰিত কৰে আৰু এনেকুৱা বহুতবোৰ কথাৰ বাবে মই তেখেতসকলক বহুত ভাল পাওঁ আৰু মোৰ জীৱনৰ একমাত্ৰ অনুপ্ৰেৰক হিচাপে মই সিহঁতক ভাবোঁ আৰু মোৰ গোটেই জীৱনটো মই সিহঁতক অনুপ্ৰেৰক হিচাপেই ভাবি থাকিম কাৰণ তেখেত যদি আজি নাথাকিলে হয় তেখেত যদি তেখেতৰ গান যদি আজি মই নুশুনিলোঁ হয় তেনেহ'লে মই চাগে আজি গান গাবগে নোৱাৰিলোঁ হয় বা গান গাবৰ কাৰণে মই চেষ্টাও নকৰিলো হয় বা মই সপোন দেখাৰ বাবে চেষ্টাও নকৰিলোঁ হয় মই নিজৰ ফেম মই নিজৰ পৰিয়ালৰ লগত কথা পাতিবলে চেষ্টাই নকৰিলো হয় মই চাগে সেনেকে থাকিলোঁ হয় যে মই নিজৰ সপোন দেখিব নাপালোঁ নাপালোঁ হয় ত' সেইকাৰণে মই নিজকে এজন গায়ক হিচাপে ভাবি মই নিজকে বহুত ভাল পাওঁ কাৰণ গায়ক হ'ল এনেকুৱা এজন ব্যক্তি হয় যিজনে নিজৰ গানৰ জৰিয়তে নিজৰ অনুভৱ সকলোৰে মাজত আনিব পাৰে আৰু জনসাধাৰণক উৎসাহিত কৰিব পাৰে আৰু অকল উৎসাহিত কৰাৰ কৰাই নহয় গানে বহুতবোৰ বস্তু আনে বহুতবোৰ সৃষ্টি কৰে সমাজ গঢ়িবও পাৰে সমাজ ধ্বংস কৰিব পাৰে তো সেইকাৰণে আমি এনেকুৱা গান গোৱাটো উচিত যিবিলাক গানে আমাক আমাৰ সমাজখনক উৎসাহিত কৰে লগতে আমাৰ সমাজখনক নতুন এটা দিশত গঢ় দিবলৈ চেষ্টা কৰে তো সেই সেইকাৰণে আমি এনেকুৱা গান গাব লাগে যিবিলাক গানে আমাৰ সমাজখনক সৃষ্টি কৰিব পাৰে বা সমাজখনক এটা ভাল দিশত লৈ যাব পাৰে কাৰণ আমাৰ মাজত বহুত এনেকুৱা গায়ক আছে যিবিলাক গায়কে নিজৰ কিছুমান গানৰ বাবে তেওঁলোকে নিজকে বহুত ধ্বংসৰ পিনে লৈ গৈছে আৰু সেইবিলাক বস্তুৱে গান এটাক বহুত বেয়া দিশত লৈ যায় আৰু আমি গান গাবলে হ'লে আমি নিজকে সেইজন মানুহ লগত তুলনা কৰিব লাগে যিজন মানুহে এজনৰ লগতে হাজাৰজন মানুহক অনুপ্ৰেণিত কৰিছে আৰু অকল আজি ক'বলে গ'লে অকল জুবিন গাৰ্গ বা পাপন দাই নহয় তাৰ লগতে বহুত মানুহ আছে যেনেকে ভূপেন হাজৰিকা ভূপেন হাজৰিকাৰ এনে একো একোটা কবিতাই এক একোটা গানে মানুহৰ হৃদয় চুই লৈ গৈছিল আৰু তেওঁ কিছুমান তেওঁ যিবিলাক গানত যিবিলাক শব্দ ব্যৱহাৰ কৰিছিলে সেই শব্দবিলাকক শব্দবিলাকে মানুহক কান্দুৱাই লৈ গৈছিল আৰু তেখেতৰ মৃত্যুৰ দিনা সকলোৱে কান্দিছিল তো সেইকাৰণে মই ভাবোঁ যে এনেকুৱা এজন গায়ক হোৱা উচিত যিজন গায়ক গায়কৰ মৃত্যুৰ দিনাখন তেওঁৰ তেওঁ তেওঁলোকৰ তেওঁলোকক শুনা মানুহবিলাকে যাতে কান্দে আৰু তেওঁলোকৰ সেই মৃত্যুৰ যাতে অনুভৱটো নেপেলায় যে তেখেতে আজি আমাৰ আমাৰ মাজত নাই সেই অনুভৱটো যাতে নুতুলায় যেনেকে আজিও আজিও আমি ডক্টৰ ভূপেন হাজৰিকাক আমাৰ সমাজৰ মাজতেই ৰাখিছোঁ তেখেতে মৰাৰ পিছতো সেইকাৰণে আমি এনেকুৱা গান গাব লাগে যিবিলাক গানেই সমাজখন গঢ়িব পাৰে আৰু মই এইটোৱেই বিচাৰোঁ যে আমাৰ সমাজখন এটা নতুন দিশত গঢ় লওক আৰু লগতে মই এইটো বস্তু ক'ব খোজোঁ যে মই এজন গায়ক হিচাপে মই অকল নিজৰ স্বাৰ্থৰ কথা ভাবিলেই নহ'ব মই নিজৰ লগতে গোটেই সমাজখনৰ লগতে মোৰ নিজৰ যিবিলাক আত্মীয় মানুহ আছে বা যিবিলাক মানুহ গায়ক হয় মই সেইবিলাককো শিকাব শিকাব লাগিব যাতে সিহঁতো যাতে সেইবিলাক বস্তুৰ পৰা দূৰত থাকে যিবিলাক বস্তুৱে সমাজখন ধ্বংস কৰিছে যিবিলাক গানে সমাজখন ধ্বংস কৰি পেলাইছে ত' সেইকাৰণে গান বুলি ক'লে আমাৰ এটা জাষ্ট অনুপ্ৰেৰণা হৈ থাকিব লাগে গানবিলাকে আমাক অনুপ্ৰেৰিত কৰি থাকিব লাগে আৰু লগতে গান এটা শুনাৰ লগে লগে যাতে আমি আমাৰ মনটো ভাল লাগি যায় আৰু লগতে আমাৰ ভিতৰৰ কথাখিনি যাতে আমি প্ৰকাশ কৰিব পাৰোঁ কাৰোবাৰ লগত সেনেকুৱা গানবোৰ গোৱাই মোৰ বাবে উচিত হয় আৰু মই বিচাৰোঁ সেনেকুৱা গানবিলাক আজিৰ যুগৰ জনসাধাৰণে আজিৰ যুগৰ যুৱ প্ৰজন্মই যাতে সেইবিলাক গান গায় আৰু সেইবিলাক গানেই যাতে আজিৰ আহিব লগগা যুৱ প্ৰজন্মক আৰু উৎসাহিত কৰি দিয়ে আৰু এটা নতুন দিশলৈ লৈ যায় সেইকাৰণে মই গায়ক হিচাপে এইখিনিয়ে ক'ব খোজোঁ যে নিজৰ গানত বহুত শক্তি থাকে আৰু আমি যদি সঁচাকে গান গাব বিচাৰোঁ সঁচাকে যদি আমি গানৰ সোৱাদ ল'ব বিচাৰোঁ তেনেহ'লে আমি এনেকুৱা গান শুনিব লাগিব যিবিলাক গানে আমাক সমাজখনক এটা নতুন দিশত গঢ়লৈ দিব পাৰে আৰু লগতে আমাক এটা শুদ্ধ পথত নিব পাৰে গান বুলি ক'লে আৰু এটা কথা আহি পৰে লগতে সেইটো হ'ল প্ৰেম কাৰণ গানৰ লগত প্ৰেমৰ এটা বহুত দীঘলীয়া সম্পৰ্ক আছে কাৰণ গান এনেকুৱা এটা বস্তু যাৰ জৰিয়তে আমি আমাৰ প্ৰেমৰ প্ৰেমো প্ৰকাশ কৰিব পাৰোঁ আমি যোনজন মানুহক ভাল পাওঁ সেই মানুহজনক আমি গানৰ জৰিয়তে আমাৰ মনৰ কথা প্ৰকাশ কৰিব পাৰোঁ যাতে তেখেতে আমাৰ মনৰ কথাবোৰ বহুত ভালকে বুজি পায় আৰু আমাৰ মনত চলি থকা আৱেগবোৰৰ কথাও যাতি সিহঁতে আমাক বুজি পায়